মই দুদিনমানৰ আগতে ছোফাৰ এটা কিনিছিলোঁ ছোফাটো দেখাত যিমান ভাল পাইছিলোঁ তাতকৈ মই ব্যৱহাৰ কৰি আৰু ভাল পাইছোঁ মই যদি ভৱিষ্যতে আকৌ ছোফাৰ এটাই কিনিম বুলি ভাবোঁ তেতিয়া মই আপোনালোকৰ সেইখন দোকানৰ পৰাই মই ছোফাৰটো কিনিম